আমাৰ ঘৰত ফুলনি পাতিবৰ বাবে বিশেষ জেগা নাই যদিও ঠাইখিনি ধুনীয়া কৰি ৰাখিবৰ বাবে কেইজোপামান গছৰ পুলি আৰু ফুলৰ পুলি ৰুইছোঁ আৰু মই কেতিয়াবা নাৰ্চাৰী পৰাও আনো সেই ফুল আৰু কেতিয়াবা আলহী ঘৰত ফুৰিবলে গ'লে মই ফুল দেখিলে লৈ আহোঁ ঘৰত যিহেতু গৰু আছে সেইবাবে গৰু গোবৰ আৰু মাটি মিছ কৰি মই ফুলৰ পুলি ৰুইছোঁ আৰু ধুনীয়া হৈছে পুলিখিনি আৰু মোৰ পৰা বহু লোকে মোৰ পৰা গছৰ পুলি নিছে ফুলৰ পুলি নিছে আৰু ময়ো ওচৰৰে মানুহৰ পৰাও ফুলৰ পুলি সংগ্ৰহ কৰোঁ